হেল্ল' অঁ এইখন জুতি লগাই এসাঁজ হয়নে অঁ মই মানে আপোনাৰ চাওমিন দুই প্লে'ট অৰ্ডাৰ কৰিছিলোঁ মানে তাৰপিছত অৰ্ডাৰ কৰাৰ পাছত মানে মই অনলাইন কৰিলোঁ খালি পইচাটো গ'ল নে নাই সেইটো চাবৰ কাৰণেহে মই ফোন কৰিছিলোঁ মানে অঁ গ'ল ন অঁ অঁ ঠিক আছে দিয়ক মই এইটো জানিবৰ কাৰণেহে আপোনাক মানে ফোন কৰিছিলোঁ ঠিক আছে দিয়ক ধন্যবাদ